স্কুলত পঢ়ি থাকোতে মোৰ প্ৰিয় বিষয় আছিল ইংৰাজী যিহেতু মই ইংৰাজী মিডিয়ামত পঢ়িছিলোঁ এতিয়া মোৰ ইংৰাজীটো বহুত বেছি ভাল লাগিছিলে আৰু পঢ়িও ভাল লাগিছিলে আৰু পঢ়ি থাকোতে এনেকুৱা লাগে যে মোৰ গোটেইখিনি পঢ়া হ'ল বা আৰু পঢ়িব মন যায় সেই চাবজেক্টটোৱে সেই বিষয়টোৱে আৰু পঢ়ি থাকিব মন যায় আৰু আটাইতকৈ বেছি কঠিন মোৰ লাগিছিলে গণিত আগতে মই গণিত প্ৰেক্টিছ কৰি বহুত বেয়া পাইছিলোঁ সেইকাৰণে চাগে মোৰ কঠিনো লাগিছিলে আৰু পৰীক্ষা সমূহতো মোৰ ইমান ভাল নম্বৰ পোৱা নাছিলো কিন্তু পিছত গৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই ভালকে পঢ়িলোঁ ভালকে প্ৰেক্টিছ কৰিলোঁ আৰু প্ৰেক্টিছ কৰি মই ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'লো আৰু স্কুলীয়া জীৱনৰ এটা সুখৰ স্মৃতি হৈছে আমাৰ স্কুল উইক স্কুল উইকটো এটা আৱেগ যেন লাগে স্কুল উইকৰ সময়ত আমি ইমান ভালকে খেলা ধূলা কৰোঁ খেলা ধূলাত অংশগ্ৰহণ কৰোঁ আৰু মই বহু বেছি প্ৰাইজো পাইছিলোঁ আৰু মই মোৰ স্কুলৰ ভাল খেলুৱৈ ভিতৰত পৰিছিলোঁ সেই কাৰণে মোৰ স্কুল উইকটো অতি মানে অতি সুখৰ স্মৃতি যেন হৈ পৰিছে